আপোনাৰ ওচৰত এইটো প্ৰকাশ কৰিব বিছাৰিছোঁ যে চাফ চিকুনতাৰ ক্ষেত্ৰত আপোনাৰ ড্ৰাইভাৰজনে বিশেষ বিশেষ অৱলম্বন বিশেষ ব্য়ৱস্থা অৱলম্বন কৰা নাই তেওঁ মাস্ক পিন্ধা নাই গোটেই ছিটবোৰো লেতেৰা হৈছে গতিকে আশা কৰিছোঁ আপুনি এই ক্ষেত্ৰত যোগাত্মক পদক্ষেপ গ্ৰহণ